আমি পানী আমি টেপৰ পানী পাঁও বৰ্তমান চৰকাৰে গাঁৱে গাঁৱে সকলো সকলোৰে সুবিধা হোৱাকৈ জে জে এম নামৰ আচঁনিটো প্ৰস্তুত কৰি সকলো মানুহে যাতে পৰিষ্কাৰ পৰিছন্ন পানী পায় বা গ্ৰহণ কৰিব পাৰে তাৰ বাবে আচঁনি তৈয়াৰ কৰিছে যিহেতু পানীয়েই প্ৰাণীৰ প্ৰাণ পানী নহ'লে পৃথিৱীৰ কোনো এটা বস্তুৱেই জীয়াই থাকিব নোৱাৰে পানী আমি অপ্ৰয়োজনীয় ক্ষেত্ৰত বা প্ৰয়োজন নহ'লে এটোপাল পানীও আমি অনিষ্ট কৰিব নালাগে এইবোৰ পানীৰ উপৰিও আমি বৰষুণৰ পানীও সংৰক্ষণ কৰিব লাগে খোৱাৰ বাবে নহ'লেও আমি বাচন ধোৱা কাপোৰ ধোৱা ঘৰ মোচা আদি কামবোৰ বৰষুণৰ পানী সংৰক্ষণ কৰি থোৱা সেই পানীৰ দ্ৱাৰা আমি কৰিব পাৰোঁ টেপৰ পানী পালে আমাৰ বহু বহুতো ধৰণৰ সহায় হয় যেনেকৈ কিছুমান ঠাইৰ পানী বহুত বহুত আইৰন থাকে গতিকে তাৰ পানী খাব নোৱাৰি বা কপোৰ ধোব নোৱাৰি বাচন ধুব নোৱাৰি আৰু যিহেতু পানীয়ে প্ৰাণীৰ প্ৰাণ গতিকে আমি কেতিয়াও পানী দূষি মানে দূষিত পানী খাব নালাগে বা বিশুদ্ধ বিশুদ্ধ খোৱা পানী খাব লাগে পানী দূষিত পানী খালে আমাৰ শৰীৰত বহুতো বেমাৰ আজাৰ সৃষ্টি হ'ব পাৰে টেপৰ পানীবোৰ বহুত ঠাইত টেপৰ পানীবোৰ বহুত ঠাইত নিৰীক্ষণ কৰিহে মানে সকলোকে পঠিওৱা হয় গতিকে সেই পানী হক সেই পানী সম্পূৰ্ণ শুদ্ধ বা প্ৰদূষণমুক্ত বুলি গ্ৰহণ গ্ৰহণ কৰিব পাৰি বৰ্তমান বৰ্তমান সময়ত চৰকাৰে চৰকাৰে জে জে এম আচঁনিটো পানী সম্পূৰ্ণ পৰিষ্কাৰ পৰিষ্কাৰ পৰিছন্নভাৱে সকলো লোককে পঠিওৱাৰ ব্যৱস্থা কৰিছে মানে গাঁৱে গাঁৱে পঠিওৱাৰ ব্যৱস্থা কৰিছে প্ৰতি ঘৰ মানুহলৈকে টেপ বিব টেপৰ ব্যৱস্থা কৰি এই বিশুদ্ধ আচঁনিটো পঠিওৱা হৈছে